তুমি মোবাইলত গেম খেলি পাইছানে আৰু গেমৰ নিচাত কেতিয়াবা পৰি পাইছানে হয় মই গেম খেলি পাইছোঁ আজি চাৰিবছৰৰ আগতে পাবজি বুলি এটা গেম আহিছিলে প্লে'ষ্টৰত সেইটো খেলিছিলোঁ সেইটো প্ৰায় তিনিবছৰ খেলিলোঁ এতিয়া বাৰু নাই কিন্তু সেইটো প্ৰায় তিনিবছৰ খেলিলোঁ সেই তিনিবছৰত বহুত মানে নিচাও হ'ল গেমটো খেলাত মানে পুৰা এডিক এডিক্টেড হৈ গ'লোঁ তাৰ কাৰণে মোবাইলো ল'লোঁ গেম খেলাৰ কাৰণে মোবাইলো ল'লোঁ আৰু অৱশ্যে গেম খেলাৰ কাৰণে কিছুমান ভাল মানুহো ল'গ পালোঁ গেমৰ জৰিয়তে সেইটো এটা কথা কিছুমান ভাল বন্ধু হ'ল গেমটোৰ জৰিয়তে ছয়টা সাতটামান তেওঁলোকৰ লগত এতিয়া পুৰা মানে ভাল সম্বন্ধ আছে আৰু বন্ধু হিচাপে তাৰপিছত আৰু পাবজি বুলি নহয় আৰু বিভিন্ন কিছুমান গেম খে মানে আজৰি সময়ত মানে কিছুমান গেম যেনে চেছ হওক লুডু হওক এইবিলাকো খেলোঁ গেম মোবাইলত আৰু ইয়াৰ উপৰিও আৰু কিছুমান এনেকুৱা গেম আছে যে মানে জাষ্ট বহি জাষ্ট বহি জাষ্ট টাইম পাছৰ কাৰণে খেলি থাকিব পাৰি যেনে কিছুমান পাজ'ল আছে প্লে'ষ্টৰত পাজ'ল বুলি গেম কিছুমান আছে সেইবিলাক বহি মানে মেথ্ছ মেথ্ছ ছল্ভ কৰিব পাৰি সেইবিলাক সৰু সুৰা গেম সেইবিলাক খেলি থাকিব পাৰি আজৰি সময়ত এঠাইত বহি তাৰপিছত আৰু এতিয়া বাৰু গেমৰ সেই এই নিচাটো নাই বাৰু বৰ্তমান এতিয়া আজৰি সময়ত জাষ্ট কেতিয়াবা খেলোঁ গেম

আৰু মানে ষ্ট্ৰেছ কিছুমান দূৰ হয় আৰু সেইবিলাক গেম চেম খেলি থাকিলে